বিগত বছৰবোৰত ফটোগ্ৰাফী সলনি হৈছে কাৰণ ফটোগ্ৰাফী আজিকালি নহ'লে সকলো অনুষ্ঠানতে দিগদাৰ হয় কাৰণ আগৰ দিনত ষ্টুডিঅ'লৈ গ'লেহে ষ্টুডিঅ'লৈ গ'লেহে ফটো মাৰা হয় কিন্তু আজিকালি বিয়াই সকামে ফটোগ্ৰাফিৰ প্ৰয়োজন হয় ফটোগ্ৰাফী লাগিবই কাৰণ স্মৃতি হিচাপে ৰাখিবলৈ হ'লে কিছুমান আমি অনুষ্ঠান কেমেৰাৰ জৰিয়তে ৰাখিলেই আমি সেইখিনি যেতিয়া মন যায় তেতিয়াই চাব পাৰোঁ আৰু পুৰণি কেমেৰা আৰু নতুন মোবাইল কেমেৰাৰ মাজত বহুতো পাৰ্থক্য আছে কাৰণ পুৰণি কেমেৰা আগতে বগা আৰু ক'লা হয় আৰু এতিয়া এতিয়াৰ মোবাইল কেমেৰাৰ মাজত পাৰ্থক্য হ'ল আজিকালি মোবাইল কেমেৰা উজ্জ্বল স্পষ্ট আৰু যেনে ইচ্ছা কৰে তেনে ফটো মাৰিব পাৰে নিজৰ ইচ্ছা অনুসৰি ফটো তুলি ৰাখিব পাৰে আৰু এতিয়া বহুতো সহজ হ'ল কাৰণ আজিকালি হাতে হাতে কেমেৰা হ'ল সেইবাবেই যেতিয়াই মন যায় তেতিয়াই নিজৰ ফটো ৰাখিবও পাৰে